হয় শইকীয়া ষ্ট'ৰ হয়নে এইখন হয় মই আশীষ শইকীয়াই ক'লোঁ হয় মই মানে এ পি এছ চিৰ প্ৰীপেয়াৰেশ্যন কৰি আছোঁ সেইকাৰণে আপোনালোকৰ তাত বাৰু এ পি এছ চিৰ কাৰণে দৰকাৰ হোৱা কিতাপখিনি পাম নেকি হয় মোক মানে এম লক্ষ্মীকান্ত কিতাপখন লাগিছিলে পলিটিৰ তাৰপিছতে পি এন দত্তৰ কিতাপখন লাগিছিলে তাৰপিছতে স্পেকট্ৰাম মডাৰ্ণ ইণ্ডিয়া তাৰপিছতে প্ৰিয়ম গোস্বামীৰ যোনখন আসাম হিষ্ট্ৰিৰ বুক সেইখন লাগিছিলে হয় আৰু তাৰ লগতে আৰু কেইখনমান কিতাপ আছিলে মই আপোনাক চাই কৈ আছোঁ আৰু লগতে বহী দিস্তাও লাগিছিলে এক ৰিমমান হয় আৰু আপোনাৰ তাৰ ষ্টিকি নোটছটো পাম নেকি অঁ আৰু মানে মোক মেপ কেইখনমানো লাগিছিলে ভাৰতৰ আৰু অসমৰ ভৌগোলিক মেপ আৰু ৰাজনৈতিক মেপ হয় গোটেইখিনিৰ বাজেটটো কিমানমান হ'ব বাৰু ধৰক সেইখ সেইকেইখনৰ লগত আৰু দুখন কিতাপ আছে হয় এনেই আনুমানিক বাজেট এটা কওকচোন কিমানমান হ'ব বিলটো অঁ হেৰি ৰ'বচোন দেই মোৰ মানে বেলেগ এখন কিতাপ আছিলে ইম্প'ৰ্টেণ্ট আপোনাৰ এই শংকৰ আই এ এছৰ বায়'ডাইভাৰ্চিটি কিতাপখন পাম নেকি শংকৰ আই এ এছ বায়'ডাইভাৰ্চিটি এনভাইৰণমেণ্টৰ যোনখন কিতাপ হয় সেইখনো লাগিছিলে সেইখন উপলব্ধ হ'বনে কি কয় হয় হয় টু লেটেষ্ট মানে টু থাউজেণ্ড টুৱেণ্টি ফ'ৰখন আহিলে নেকি হয় হয়

গোটেইখিনি বাজেটটো মিলাই কিবা এটা ডিছকাউণ্ট দিব নে কি মইতো ইমানখিনি কিতাপ আৰু বহীখিনি ল'ব আছে হয় কিন্তু ইমানখিনি কিতাপ লৈছোঁ অলপ পাঁচশ টকা ডিছকাউণ্ট তাতে কিতাপৰ লগততো ডিছকাউণ্ট দিয়েই অলপ বেছিকৈ দিব নোৱাৰেনে হয় হয় হয় হয় ঠিক আছে মই আপুনি তেনেহ'লে চাই মেলি দিব আৰু ডিছকাউণ্টটো হয় কিবা এটা চাই দিব আৰু ষ্টুডেণ্ট নহয় মই হয় হয় মই আপোনাৰ কাইলৈ গৈ আছোঁ আপুনি কিতাপ হ'লে হেৰিখিনি ৰাখি থ'ব ঠিক আছে ধন্যবাদ